হেল্ল'

অ আছোঁ ৰ'বা তোমাৰ কেনে অ আছোঁ আছোঁ কিয় কি হ'ল

কিনো কোৱাহে কিনো কোৱাহে আমাৰ ইয়াত ইমান দাম তাত ইমান কম মইও আকৌ আমাৰ ইয়াৰ বজাৰ যি আছে বজাৰৰ পৰা আকৌ মই ধান সিদিনাখনেই আনিলোঁ তাৰপিছত আকৌ তাকে আৰু হেৰি কৰিলোঁ আৰু ধানখিনিতে আনিপিনি ওম

অ মই আকৌ ভবা মই আকৌ ইমান ভবা ভাবি পোৱা নাছিলোঁ যে আমাৰ ইয়াতে ইমান দাম বাহিৰত ইমান কম দাম অ অ আচলটোৱে হৈছে ৰ'বা এইটো ইমান দাম বৃদ্ধি

ওম ওম

অ সেই আৰু কি কৰিবা আৰু উপায়তো নাই আৰু দে হ'ব দিয়া এতিয়া ওম হ'ব দিয়া এতিয়া ৰাখোঁ দিয়া

অ হ'ব দিয়ক